মই এজন অসমীয়া মানুহ মোৰ মাতৃভাষা অসমীয়া তাৰপিছত মই পঢ়া শুনা কৰিছোঁ অসমীয়া মিডিয়ামত গতিকে আমাৰ এই অসমীয়া ভাষাটো আমাৰ কাৰণে এটা পৰিচয় আৰু আমি যদি নিজকে ভালদৰে পৰিচয় দিবলগীয়া হয় তেতিয়াহ'লে প্ৰথম অৱস্থাত আমি আমাৰ ভাষাটো ভালদৰে পৰিচয় কৰাই দিব লাগিব বিশ্ব দৰবাৰত গতিকে ভাষাটো পৰিচয় কৰি কৰাই দিবলৈ যাওঁতে আমাৰ কিছুমান অসমীয়া কলা সংস্কৃতি বা এইবিলাক বস্তু আমি আমাৰ মাজৰ পৰা আমি বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে আমি কিছুমান প্ৰস্তুতি চলাব লাগিব যেনে আমাৰ বিহুটো বিহুটো আমি যদি অকল অসমৰ ভিতৰত নাৰাখি আমি যদি বাহিৰত আমাৰ দেশৰ বাহিৰত নিবলৈ বিচাৰোঁ তেতিয়াহ'লে বিহুটো আমি এখন এনেকুৱা এটা প্লেটফৰ্মৰ দ্বাৰাই নিব লাগিব যিটোৰ কাৰণে হয়তো পৃথিৱীৰ সকলো মানুহে আমাৰ বিহুটো দেখিব পাৰে আজিকালি বহুত ব্যৱস্থা আছে গতিকে সেই বিভিন্ন ব্যৱস্থা ইণ্টাৰনেট হওঁক বা কিবা বেলেগ ব্যৱস্থাৰ দ্বাৰাই হওঁক আমাৰ মানে অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে আমাৰ অসমীয়া ভাষাটোৰ কিমান ভাল কিমান বেয়া বা আমাৰ পৰিচয়টো অসমীয়া হিচাবে দিবলৈ আমাৰ অসমীয়া ভাষাটোৰ যেতিয়া আমি বাহিৰত এটা প্ৰকাশ কৰিব যাম তেতিয়াহ'লে আমাৰ প্ৰথম কথা হ'ল আমাৰ বিহুটোৰ দ্বাৰাই আমি এইটো কৰিব পাৰোঁ